হেল্ল' অঁ কিবা কিবা ক'ব বিচাৰিছে আপুনি

অঁ হয় হয় হয় হয় কওঁক

কিমান লাগিব আপোনাক দহ কেজিমান লাগিব

দহ কেজিনে কি ৰৌ বাহু দুবিধেই আছে বাৰু আৰু এই চান্দা মাছটো আছে অঁ ৰৌ মাছটো আপোনাৰ দুশ টকা কৰোঁ বাহুটো আপোনাৰ দুশ ত্ৰিছ টকা এহ্ আপুনিতো চিনাকী মানুহ সদায় নিয়ে থাকে আৰু মইনো কিনো ক ক'ম আপোনাক আপুনি চিনাকী মানুহ বোলো নিয়ে থাকে আৰু মই কিনো ক'ম বাৰু হ'ব আপুনি অকণমান বেছিকৈ নিয়ে যদি এশ আশীকৈ লৈ যাব পাৰিব বিছ টকা এটা কমাই দিম বাৰু

নহয় এশ আশীকৈ দিব আৰু অঁ তেতিয়া অঁ অঁ অঁ আজি আজি আচ্ছা আজিয়ে নিবনে কালিলৈ নিব অঁ কালি ৰাতিপুৱা হয় নেকি অঁ ঠিক আছে বাৰু আৰু কিবা হে হে হে অঁ মাছটো অঁ অঁ মাছটো কাটি থৈ যাব লাগিব ন আচ্ছা তেতিয়াহ'লে এটা কথা আকৌ দেই আপুনি বেয়া নেপাব কিন্তু মাছৰ কটাৰ অঁ কিবা এটা দিব লাগিব নহ'লে মই আকৌ অঁ কাটি মেলি মই আপোনাক পিছ কৰি দিমতো

মই আঠটামান বজাত পাই যামগৈ অঁ হ'ব বাৰু এই কাটি ছিঙি আৰু আপুনি কিবা এটা দিব মোক আৰু দেই সেইটো মই নকওঁ আপুনি দিব অঁ ঠিক আছে হ'ব বাৰু ৰাখক অঁ ৰাখক বাৰু হ'ব